নিজৰ সাফল্যতাৰ বিষয়ে ক'বলৈ গ'লে আমি বহুত কষ্টত ডাঙৰ হোৱা দেউতা আছিল সাধাৰণ এজন খেতিয়ক কিন্তু আমাৰ ককাই ভাই ভণ্টী মিলাই আমাৰ তিনিজন ভাই ককাই আৰু তিনিজনী ছোৱালী আছিল দেউতাই সেইখিনি যেনে তেনে পোহপাল দি আছিল দেউতাই যেতিয়া বিহু আহিলে আমাক সৰু দুই এটা কাপোৰ দি হ'লেও দেউতাই যেতিয়া নলয় দেউতাৰ মুখত কিছুমান আনন্দৰ চিন দেখা পাইছিলোঁ তেতিয়া মই ভাবিছিলো তেতিয়া মই ক্লাছ এলেভেনমানত হ'ব যে ভগৱানে যদি মোক চাকৰি এটা দিয়াই দিয়ে তেতিয়াহ'লে ময়ো চবকে কিবা এটা এটা সৰুকৈ দি হ'লেও মই কিন্তু নলওঁ সিয়েই হ'ব মোৰ আনন্দ সেইটোকে ভগৱানৰ ওচৰত বহুত প্ৰাৰ্থনা কৰি শেষত ইন্টাৰভিউ দি পেলাই চাকৰি এটা পালোঁ আৰু সেইমতেই বিহুৱে সংক্ৰান্তিয়ে প্ৰত্যেককে সৰু কিবা এটা দি হ'লেও মানে মই নলওঁ মানে দেউতাহঁতলৈ মনত পৰে দেউতাহঁতে নোলোৱাকৈ যিটো অনুভৱ কৰিছিলে বা এটা তৃপ্তি পাইছিলে সেই তৃপ্তিটো ময়ো ল'বলৈ চেষ্টা কৰিছিলোঁ আৰু মই পাই তৃপ্তি পাইছিলোঁ তাৰপিছতে দেউতাও লাহে লাহে অসুস্থ হৈ আহিল এই ছটা ল'ৰা ছোৱালীক মোক লৈ ছটা বা মইটো চাকৰিত সোমালোৱে বাকীকেইটাৰ পঢ়া শুনা খোৱা বোৱা কাপোৰ কানিকে আদি কৰি যিমানখিনি দায়িত্ব সেই দায়িত্বখিনি লৈ মই সঁচাকৈ গৌৰৱান্বিত মানে সৰু চাকৰি ঊনৈছশ ছসত্তৰ চনত মই চাকৰিত সোমাইছোঁ জুন মাহত তেতিয়া দৰমহা পাইছিলোঁ মাত্ৰ এশ ঊনাশী টকা মোৰ মনত আছে আৰু যদিহে ভুল হোৱা নাই সেইকেইটা পইচা দি মই বেলেগত গুৱাহাটীত থাকোঁ মই নগাঁৱত ঘৰত সেই এটা পৰিয়াল পোহপালন দিব লাগে তাৰ মাজেদিও অন্যান্য কাম কিছুমান থাকেই এটা মই আত্মসন্তুষ্টি পাইছিলোঁ তাৰপাছতে এতিয়া প্ৰত্যেকৰে বিয়া বাৰু দি মেলি মই এটা এতিয়া মুক্ত কিন্তু এইটো কথা ক'ব লাগিব যে শেষৰফালেই এইটি ছিক্সত যেতিয়া মই বিয়া পাতিলোঁ মোৰ পৰিবাৰো এগৰাকী তেনেকৈ সৰু চাকৰিয়ালেই আছিলে তেওঁ আহি পেলাই মোৰ এই অলপমান অৱস্থাপূৰ্ণ কৰি টনকিয়াল কৰি এই আটাইখিনি কামত যেনেকৈ সহযোগ কৰিলে সেইটো এটা ভাল লগা কথা সাধাৰণতে বহুতে বহুত পৰিবাৰে তেনেকৈ আদৰি ল'ব নিবিচাৰে কিন্তু মই বেছি কোৱা নাই মোৰ পৰিবাৰে আহি পেলাই মোক যিখিনি সহায় সহযোগিতা দেখুৱালে তাৰবাবেও মই তেওঁক বিশেষ ধন্যবাদ জনাইছোঁ আৰু বৰ্তমান প্ৰত্যেকে এখন নিজৰ নিজৰ সংসাৰতে ব্যস্ত হৈ আছে গতিকে মই ভাবো দেউতাৰ অবিহনে দেউতাৰ কামখিনি মই যে কৰি সমাধা কৰিব পাৰিছো সেইটো কাৰণে মই নিজকে নিজে গৌৰৱান্বিত সিহঁতে লাগিলে মোক এতিয়া পাহৰি যাওক বা নাপাহৰক সেইবিলাক সিহঁতৰ নিজৰ নিজৰ ব্যক্তিগত কথা কথাখিনি ইমানেই আৰু